বৰ্তমান সময়ত বহুতো খেল আছে সেই খেলবোৰৰ ভিতৰত বক্সিং তথা ক্ৰিকেট ফুটবল কাবাডী খো খো এই খেলবিলাক মোৰ বৰ ভাল লাগে এই খেলবিলাকৰ ভিতৰতে প্ৰথম মই ক'ব লাগিব বক্সিং খেলৰ কথা বক্সিং খেলৰ ভাল লাগে মোৰ বহুত ভাল লাগে বক্সিং খেলৰ প্ৰতি মই আগ্ৰহ বক্সিং খেল মই ডাইৰেক্ট চাবলৈ ডাইৰেক্টতো অল আচাম বা ষ্টেট খেলবিলাক চাওঁ নেশ্যনেল গেম চাবলৈ নোৱাৰোঁ যাবলৈ অসুবিধাও হয় সেয়েহেতু মই স্মাৰ্ট ফোনটোত বা টি ভি ইত্যাদিৰ জৰিয়তে চাওঁ যিহেতু মোৰ প্ৰিয় খেল আৰু প্ৰিয় খেলুৱৈ হৈছে মোৰ যেনে মাইক টাইচন আছে ৱৰ্ল্ডৰ এজন ভাল খেলুৱৈ কিন্তু তাতকৈ মোৰ বেছি প্ৰিয় এই বক্সিং খেলৰ বৰ্তমান সময়ৰ লাভলীনা বুঢ়াগোহাঁইদেউ উক্ত বাইদেৱে খেলখনৰ জৰিয়তে আমাৰ অসমৰ তথা দেশলৈ অলিম্পিকৰ মেডেল আমাৰ অসমলৈ প্ৰথম অসম ৰাজ্যলৈ প্ৰথম সেই মেডেলটো আনিবলৈ সক্ষম হৈছে পৃথিৱীৰ ভিতৰত যেতিয়া নেকি উক্ত অলিম্পিক খেলখন হয় পৃথিৱীৰ ভিতৰৰপৰা তেখেতে উত্তম পদ পদকটো জয়ী কৰি আমাৰ অসমৰ ৰাইজক তথা ভাৰতৰ দেশবাসীক এই উক্ত পদটি পদকটি জয় সোৱাদ দিব পাৰিছে সেইহেতু তেখেতক মই মোৰ জীৱনত বৰ প্ৰিয় খেলুৱৈ বুলিয়ে ক'ব লাগিব তো বাইদেউ বাইদেউ যেতিয়া নেকি খেলৰ ইভেণ্টলৈ যায় তেখেতৰ খেলৰ গেম থাকোঁতে তেখেতে খেলৰ হেৰিত যায় তেখেতৰ যিবিলাক ষ্টাইল তাইলৈ এইবিলাক ভাল লাগে মোক তেখেতক নীতি নিৰ্দেশনাৰ আদৰ্শবিলাকো ভাল লাগে তেখেতৰ বক্সিং খেলৰ প্ৰতি যিটো হাইট প্ৰয়োজনীয় হাইট ওখ যিমানখিনি ওখ হ'ব লাগে সিমানখিনি ওখ হাইটো তেখেতে যথেষ্টই যেতিয়া নেকি মহিলা সেইহেতু তেখেতক ভাল লাগে বক্সিং ইভেণ্টত চাই মোৰ বাইদেউ ভৱিষ্যত জীৱনত আৰু আগুৱাই যাবলৈ মই আশীৰ্বাদ কৰোঁ আৰু তেখেতৰ সেই খেলটো আদৰ্শৰ তেখেতৰ নীতি নিয়মবিলাক চাই ময়ো তেনেকুৱা এজন খেলুৱৈ হৈ পৃথিৱীৰ ভিতৰতে তেখেতক এতিয়া যেনেকৈ পৃথিৱীৰ চুকে কোণে বহুতো দেশ বিদেশত লাভলীনা বুঢ়াগোঁহাই বুলি ক'লে এগৰাকী যে বক্সাৰ পাৰ বক্সাৰ ভাল খেলুৱৈ অলিম্পিকৰ পদকজয়ী তা তথা যোৱাবছৰ ৱৰ্ল্ড চেম্পিয়ন হ'বলৈ সক্ষম হৈছে তেনেকুৱাই এগৰাকী খেলুৱৈ সকলোৱে দেশ বিদেশৰ পৃথিৱীৰ সকলো দেশ বিদেশৰ মানুহে প্ৰায় এইটি ছেভেণ্টি পাৰ্চেণ্ট লোকে চিনি পায় তেনেকুৱা এজন তেখেতৰ আদৰ্শ অনুপ্ৰেৰণাই ময়ো যাতে তেনেকুৱা এগৰাকী খেলুৱৈ ভৱিষ্যতে হ'ব পাৰোঁ নেকি সেইটো চেষ্টা কৰিম আৰু লগতে মোৰ পিছৰ প্ৰজন্ম নতুন প্ৰজন্ম মোৰ সন্তান আদি সকলোকে মই তেনেকুৱা এগৰাকী খেলুৱৈ হ'বলৈ উৎসাহ যোগাওঁ কাৰণ সেই খেলৰ জৰিয়তে নিজৰ স্বাস্থ্য তথা নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা হয় পৃথিৱীৰ নেদেখা ঠাই চাবলৈ সক্ষম হ'বা ইত্যাদি জৰিয়তে আৰু মই নিজেও নেদেখা জেগা চাবলৈ সক্ষম হ'ম সেইকাৰণে তেখেতৰ আদৰ্শনীতি লৈয়ে মই চেষ্টা কৰোঁ তাৰপিছত ক্ৰিকেট জগতত ক্ৰিকেট জগতৰ মোৰ আটাইতকৈ প্ৰিয় খেলুৱৈ হৈছে শচীন তেণ্ডুলকাৰ শচীন তেণ্ডুলকাৰ শেহৱাগ বিৰাট কোহলী অজিত আগ্ৰাকাৰ তেনেকুৱা এজন সুদৰ্শৱান খেলুৱৈ ৰোহিত শৰ্মা ইমানেই ভাল লাগে তেখেতলোকৰ মোৰ বেটিং লাইনটো ভাল লাগে তেখেতৰ খেলৰ তেখেতে পেলি তেখেতে বেটিং কৰিবলৈ অহা সময়ত তেখেতলোকৰ ষ্টাইল বেট বেট তেখেতে কেনেধৰণে ছিক্স মাৰিছে তেখেতলোকৰ ফ'ৰটো কেনকুৱা ষ্টাইলত কৰি মাৰিছে ভাল লাগে শচীন তেণ্ডুলকাৰদেৱে বলিং কৰিলে মোৰ আৰু চাই ভাল লাগে তেখেতে বলিঙো ভাল কৰে তেখেতে বেটিঙতো পৃথিৱীৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ এজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছে সেয়েহেতু তেখেতলোকৰ আদৰ্শ জৰিয়তে আমিও যাতে তেনেকুৱা এজন খেলুৱৈ হ'বলৈ আপ্ৰাণ চেষ্টাৰ অব্যাহত ৰাখিছোঁ আৰু তথা পিছৰ প্ৰজন্মকো তেনেকুৱা এজন খেলুৱৈ হ'বলৈ এই সক্ষম হ'বলৈ সকলোকে উৎসাহ যোগাওঁ কাৰণটো এজন খেলুৱৈয়ে নিজৰ স্বাস্থ্য তথা স্বাস্থ্যৰ লগতে এই মনোবিকাশ মনোবিকাশ বিভিন্ন পৃথিৱী বিভিন্ন দেশ বিদেশ চাবলৈ সক্ষম হয় যাবলৈ সুবিধা হয় নিজৰ দেশৰ সকলো চুকে কোণে থকা জনসাধাৰণেও চিনি পায় দেশ বিদেশৰ বহুতো লোকেই চিনি চিনি পায় জানি পায় তেখেতক এইহেতু তেখেতৰ নিচিনা এজন আদৰ্শৱান সুদৰ্শন সুদক্ষ খেলুৱৈ হ'বলৈ মোৰো মন যায় আৰু সেইকাৰণে জীৱনটো চেষ্টা কৰি থাকিম যদিও ভগৱানে কিবা কৰিলে কেতিয়াবা সক্ষম হ'বলৈ সুবিধাও হ'ব পাৰে আৰু পিছৰ প্ৰজন্মকো মই এই তেনেধৰণে এজন খেলুৱৈ হ'বলৈ উৎসাহ যোগাবলৈ তেওঁক তাৰ ওপৰিঞ্চি বিৰাট কোহলি বিৰাট কোহলিয়ে যেতিয়া বেটিং কৰে বেটিং কৰি থাকে তেতিয়া মই ভাৰতৰ দলটো যে জয় আমি অনিবাৰ্য সেইবুলিয়েই ভাবি থাকোঁ বিৰাট কোহলিৰ নিচিনা এজন মোৰ প্ৰিয় খেলুৱৈয়ে সৰ্ব ভাৰতত ক্ৰিকেট খেলৰ জয় সোৱাদ দিবলৈ প্ৰতিজন জনসাধাৰণক সক্ষম হয় সেইহেতু তেখেতে এজন মোৰ অতিকৈ প্ৰিয় ক্ৰিকেটাৰ খেলুৱৈ বুলি ক'ব লাগিব আৰু তেখেতৰ নিচিনা এজন খেলুৱৈ হ'বলৈ সৌভাগ্যৱান হ'বলৈ ভাগ্যও লাগিব আৰু নিজৰ দক্ষতাও থাকিব লাগিব নিজৰ চেষ্টাও অব্যাহত থাকিব লাগিব আৰু প্ৰতিজন ব্যক্তিয়ে যাতে চেষ্টা কৰি তেনেকুৱা এজন খেলুৱৈ হ'বলৈ চেষ্টা কৰে ময়ো চেষ্টা কৰিম ভৱিষ্যতে পাৰিলে হ'বলৈ সক্ষম হ'ম কিন্তু অহোপুৰুষাৰ্থ চেষ্টা কৰাৰ ফলতো বিফল হওঁ বা তথাপিও কোনো মনত দুখ ভাগ নাৰাখোঁ কাৰণ মোৰ নিজৰ প্ৰিয় খেলুৱৈ এগৰাকীয়ে হ'ব ভাৰতত ক্ৰিকেটৰ জয় সোৱাদ দিবলৈ সক্ষম হয় সেইকাৰণে তেখেতক বৰ ভাল লাগে তাৰ উপৰি যি ফুটবল খেলৰ কথা ক'বলৈ গ'লে ফুটবল খেলৰ ৰণাল্ডো খেল চাই মোৰ মেচি খেল চাই আটাইতকৈ ভাল লাগে মেচি নিচিনা শান্ত সুস্থ এজন খেলুৱৈয়ে যেতিয়া ফিল্ডত খেলি থাকে খেলপথাৰত ফুটবল খেলি থাকে মই বৰ আনন্দ উপভোগ কৰোঁ তেখেতৰ নিজা নিচিনা এজন খেলুৱৈ হ'বলৈ মোৰ বৰ মন যায় কিন্তু কি ক'ম নোৱাৰোঁ যে তথাপিও চেষ্টা কৰি অব্যাহত ৰাখিব লাগিব মোৰ এতিয়া ক'বলৈ গ'লে যেতিয়া লাভলীনা বাইদেউক দেখোঁ বক্সিং ইভেণ্টত তেতিয়া যেন মই লাভলীনা বাইদেউ দৰে তেনেকুৱা এটা বক্সিঙত সোমাই ময়ো পৃথিৱী মানুহৰ আগত খেলিবলৈ সুযোগ্য এজন খেলুৱৈ হ'বলৈ চেষ্টা কৰিবলৈ খুব মন যায় আৰু আমাৰ শিৱ থাপা শিৱ থাপা এজন বিশ্ব পৃথিৱী ভিতৰতে পদকজয়ী কৰা এজন ব্যক্তি তেখেতক দেখা লগে লগে মোৰ গা মন সিঁয়ৰি উঠে তেখেতৰ দৰে এজন বক্সিঙৰিঙত সোমায় ময়ো খেলিবলৈ বহুতো মন যায় কিন্তু চেষ্টা অব্যাহত ৰাখিলেও সফল হ'বলৈ সক্ষম হোৱা নাই সেইহেতু নিজকে বিফলতা বুলি ভাবি দুখো অনুভৱ নকৰোঁ কাৰণটো সময় আছে সময় অঁ সময় সাপেক্ষে সকলো সক্ষম সকলো কাম কৰিবলৈ সক্ষম হ'ম বুলি চেষ্টা ৰাখি তেখেতৰ অনুপ্ৰেৰণা তেখেতলোকৰ এজন ভাল খেলুৱৈ তেখেতলোকৰ মোৰ প্ৰিয় খেলুৱৈ তেখেতলোকৰ আদৰ্শ নীতি নিদেশনা এইবিলাকৰ জড়িয়তে খেলৰ জগতত মোৰ জীৱনটো আগুৱাই নিম বুলি মই ভাবিছোঁ ক্ৰিকেট খেলত ক্ৰিকেট খেলত যেতিয়া ষ্টেডিয়ামৰ ড্ৰেচিংৰুমৰপৰা তেখেতলোকে বেটিং কৰিবৰ কাৰণে খেলপথাৰলৈ আগবাঢ়ি যায় যেন তেতিয়া মোৰ অনুভৱ হয় ময়ো যাতে এনেকৈ দেশৰ হকে খেলিবলৈ ময়ো এনেকৈয়ে খেলপথাৰলৈ বেটখন ষ্টাইলত লৈ যাবলৈ সক্ষম হ'ম কেতিয়া এনেধৰণে মনোভাৱ আহি থাকে সেইবাবে প্ৰতিদিনাই চেষ্টা কৰোঁ খেলি খেল খেলিবলৈ আৰু তেখেতলোকৰ কথা মনত পেলাই খেলৰ জগতত আগবাঢ়ি যাবলৈ অব্যাহত চেষ্টা অব্যহত ৰাখিম কিন্তু সময় সাপেক্ষে সময়ৰ সাপেক্ষে খেলৰ প্ৰতি বিফলতাও আহে সফলতাও আহে সকলোবোৰ যেন আমি এজন আদৰ্শৰ খেলুৱৈ হৈ আগবাঢ়িব পাৰোঁ তাৰে আশীৰ্বাদ কৰিব